মই যেতিয়া ঘৰত আছিলোঁ তেতিয়াটো মই ভাত চাত বনাইছিলোঁ যদিও মানে সিমান নহয় আৰু আমাৰ ঘৰৰ মানুহখিনিৰ কাৰণে কিবাকে বনাই থওঁ তেতিয়া ইমান গুৰুত্ব দিয়া নাছিলোঁ কিন্তু যেতিয়া মই বিয়া হ'লোঁ শহুৰৰ ঘৰত আহিলোঁ তেতিয়া মই বিয়াৰ পিছত শহুৰৰ ঘৰখন অলপ ডাঙৰ আছিল মোৰ এখেতৰ পৰিয়ালটো অলপ ডাঙৰ শহুৰ শাহুৰ আছিল তেতিয়া যেতিয়া ফাস্ট নিয়ম হিচাপে মোক সকলোৰে কাৰণে ভাত বনাবলৈ দিছিল মোৰ জা কেইজনী আছিল যদিও মানে দায়িত্বটো মোৰ ওপৰতে পৰিছিল তেওঁলোকে সহায় কৰি দিছিল কিন্তু মোৰ বহুত ভয় লাগিছিল কাৰণ মই বহুত মানুহৰ ভাত একেলগে বা আঞ্জা একেলগে বনাই পোৱা মোৰ অভ্যাস নাছিল ঘৰত সেইকাৰণে পিছত ভাবিলোঁ কি কৰোঁ কিন্তু তেতিয়া আৰু সহজতে দালি বনালোঁ যিটো সহজ হয় আৰু মাছ বনাই মাছৰ লগত টেঙা বনালোঁ মই সেইটো বনাই সহজ পাওঁ কাৰণ তাতে বৰ বেছি যোগাৰ একো নালাগে অলপমান আমাৰ বাৰীতে চেঙা টেঙা আছিল আমি সেই চেঙা টেঙা উঠাই আনিছিলোঁ পদূলিৰ ফালে অলপ আছিল উঠাই আনি সেই টেঙা পাতটো সিজাই মাছখিনি ভাজি তাত বহাই দিলোঁ তেনেকে প্ৰস্তুত কৰিছিলোঁ আৰু মই খাৰ বনাই ভাল পাইছিলোঁ কাৰণ খাৰ বনাওঁতে বেছি কষ্ট বা বেছি পদ্ধতিৰ প্ৰয়োজন নহয় অমিতা অকল অমিতা হওঁক পানীলাউ হওঁক বা অমিতা পানীলাউৰ লগত কেতিয়াবা বন্ধাকবি বা বেঙেনা খাৰো বনোৱা হয় মই যিদিনা প্ৰথম বনাইছিলোঁ সেইদিনা পানীলাউ আৰু অমিতা খাৰ বনাইছিলোঁ অমিতাটো বনাবলৈ প্ৰস্তুত কৰিবলৈ হ'লে হওঁতে মানে প্ৰথমতে অমিতা আৰু পানীলাউখিনি কাটি টুকুৰা টুকুৰ কৰি লৈছিলোঁ লৈ কেৰহীটো গৰম হ'বলৈ দিছিলোঁ গৰম হোৱাৰ পিছত তাত অকমাণ তেল দি তাত খাৰখিনি মানে অমিতা আৰু পানীলাউ যিখিনি ধুই ধুই চুই থৈ দিছিলোঁ সেইখিনি তাত ঢালি দিছিলোঁ আৰু লৰাই আছিলোঁ তাত অলপ নিমখ দি পানী ঢালি দি অলপমান আকৌ লৰাই থাকি পেলাই তাত তাত ঢাকনি এখন দি অলপ সময় সিজাৰ পিছত যেতিয়া ভালকে সিজিব তেতিয়া আৰু খাৰটো প্ৰস্তুত হয় আৰু মই বিশেষকে ঘৰত থাকোতে বহুত বেছি ভাল পাইছিলোঁ চাটনি বনাবৰ বাবে ঘৰত যিহেতু আমাৰ গাঁৱত ঘৰ আছিল ঘৰৰ পিছফালে আমাৰ বিভিন্ন পাতবিলাক আছিল বাৰীত যথেষ্ট মানে যেনে ক'বলৈ গ'লে মই মানিমুনি মুচন্দাৰি পাত ধনিয়াটো যিটো মান ধনিয়া বুলি কয় ইয়াতে গুৱাহাটীত সেইটো আমি গাঁৱত পাত ধনিয়া কৈছিলোঁ পাত ধনিয়া এনেদৰে পাতবিলাক উঠাই আনোঁ আৰু নৰসিংহ অলপ অলপ পাত আনি আৰু এটা আমাৰ কচু আছিল ঘুণ কচু বুলি কয় ঘৰত এইবিলাক উঠাই আনিলোঁ আনি অকণমান মচুৰ দাইল বা কলা দাইল তিয়াই থৈ দিলোঁ যেতিয়া অলপ তিতি উঠিব তেতিয়া পিচিবৰ কাৰণে ভাল হয় তাত নহৰু সেই পাতকেইটা দাইলখিনি জলকীয়া নিমখ এই আটাইবোৰ দি পেলাই পাটপতাত অৰ্থাৎ মানে পাতপটাটো শিল পতা বুলিও কয় সেই আগতেটো এইবিলাক মিক্সি চিক্সি নাছিল সেই পাটপতাত পিচিছিলোঁ আৰু ভাতৰ লগত খাবলৈ বহুত সোৱাদ হয় আৰু মই যেতিয়া নতুনকৈ বিয়া হৈ আহিলোঁ ঘৰখনত সেই ব্যঞ্জনবিধ মানে সেই চাটনিবিধ বনালো আৰু সকলোৱে খাই ভাল পালে এই এনেকেই আৰু মাংস লাহে লাহে মাংস বনাব শিকিলোঁ কিন্তু বহুত ভয় খাইছিলোঁ আৰু কষ্ট হৈছিল আৰু প্ৰথম দিনাৰ কাৰণে সহজ উপায় এইখিনিয়েই আছিল আৰুযে মাংস বনাবৰ কাৰণে অকণ বেছি জটিল আছিল অলপ দিগদাৰ হৈ গৈছিল আৰু বনাবৰ বাবে